হয় অসমৰ মানুহে বৰ্তমান সময়ত সফলতাসমূহ বিভিন্ন ধৰণেৰে উদযাপন কৰিবলৈ ধৰিছে তাৰ ভিতৰত বিয়া এটা উল্লেখযোগ্য মানুহে অসমীয়া সমাজত অসমত বিয়া বুলি ক'লে এক সঁচাই আনন্দমুখৰ পৰিৱেশ হৈ পৰে বিয়াৰ কেইদিন সঁচাকৈ এক আনন্দমুখৰ হৈ পৰাৰ লগতে বিয়াৰঘৰ উদুদলি মুদুলি হৈ পৰে আছলতে বিয়া ঘৰত ক'বলৈ গ'লে ল'ৰাৰ ঘৰত বিশেষকৈ বেলেগ আৰু ছোৱালী ঘৰত নিয়মসমূহ বেলেগ হৈ পৰে ল'ৰাৰ ঘৰত বিশেষকৈ প্ৰথম দিনাখনেই অৰ্থাৎ বিয়াৰ দুদিনমানৰ আগত দৰা ভাত খোওৱা বুলি কোৱা হয় আৰু কেইদিনমানৰ পিছত তেওঁলোকে যি দৰা ভাত খোওৱাৰ কেইদিনমানৰ পিছতে দৰাক নুওৱা হয় অৰ্থাৎ গা ধোওৱা হয় গা ধোওৱা পৰ্ব হোৱাৰ হোৱাৰ পাছতে হোৱাৰ এ এদিনৰ পাছতে তেওঁলোকক যি মুৰত তেল মুৰত তেল দিয়া বুলি কয় সেই মুৰত তেল দিয়া অনুষ্ঠান অনুষ্ঠিত হয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে তেওঁলোকে এই বিয়াৰ দিনা যিদিনাখনি আছলতে কইনা আনিবলৈ যোৱা দিনাখনি তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে তাত বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰীতি নীতি থাকে সেই ৰীতি নীতি তেওঁলোকে কৰি মেলি তেওঁলোকে সেইখিনি শেষ কৰাৰ পাছত তেওঁলোকে ধুনীয়াকৈ যি দৰাৰ সাজ অৰ্থাৎ তেওঁৰ যি ধূতি পাঞ্জাৱীৰ পৰা আৰম্ভ কৰি বা বিভিন্ন তেওঁলোকে সাজ পৰিধান কৰে সেই সাজসমূহ পৰিধান কৰি তেওঁলোকে কইনা আনিবলৈ যায় সেই কইনা আনিবলৈ যোৱাৰ পথ পথছোৱাত তেওঁলোকে কইনা ঘৰৰ পৰা তেওঁলোকে যি বিভিন্ন সময়ত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এক আগুচি ধৰে সেই আগুচি ধৰাক এটা পৰম্পৰা বুলি কোৱা হয় আগৰ সমাজত এয়া প্ৰচলিত খুবেই প্ৰচলিত আছিলে এটা পৰম্পৰা যি দৰা আগুচা বুলি কোৱা হয় আচলতে যেতিয়া দৰাই ছোৱালীক আনিবলৈ যায় যে ইমান কষ্টৰ বলত তেওঁলোকে তুলি তালি ডাঙৰ দীঘল কৰিলে সেই ছোৱালীজনীক বিয়া দিছে ত' কিবা এটা মূল্য বিচাৰে আচলতে সেয়া মূল্য নহয় এটা ধেমালি ঠিক তেনেদৰে তেওঁলোকে সেইখিনি কাম কৰিপিনে সেইখিনি কৰিপিনে তেওঁলোকে বিভিন্ন আনন্দ উল্লাস কৰিপিনে তেওঁলোকে আৰম্ভ কৰি কইনাৰ ঘৰ পায় কইনাৰ ঘৰ পোৱাৰ লগে লগে তেওঁলোকে আদৰণি জনায় আৰু তেওঁ আহিছে বুলি জনাত এই এক চাউল ছটিওৱা হয় সেই চাউল ছটিওৱা পৰ্ব অসমীয়া সমাজত এক শুভ লক্ষ্যণ বুলি ধৰা হয় আৰু সেইধৰণে তেওঁলোকক আদৰণি জনাই তেওঁলোকৰ তাত বহুৱাই বহুৱাই সকলোৰে সমাজক সাক্ষী কৰি বিয়া অনুষ্ঠিত কৰা হয় আৰু এই বিয়াতে বিভিন্ন ধৰণৰ ৰাইজে বিভিন্ন ধৰণৰ সমাজক সাক্ষী কৰি যি বিয়াত বহে সেই সমাজক সকলোৱে আশীৰ্বাদ দিয়ে সকলোৱে ভগৱানৰ ওচৰত তেওঁলোকে আশীৰ্বাদ লয় ঠিক তেনেদৰে এখন বিয়া অনুষ্ঠিত কৰে আৰু বিয়াৰ এই ক্ষেত্ৰতে তেওঁলোকে যি সম সমগ্ৰ জীৱনৰ বাবে সমস্ত জীৱনৰ বাবে তেওঁলোকে যি বৰ্তমান সাক্ষী হৈ পিনে তেওঁলোকে বিবাহ পাশত আৱদ্ধ হয় ঠিক তেনেদৰে তেওঁলোকে উদযাপন কৰি আহিছে গতিকে আমাৰ অসমীয়া সমাজত ঠিক এনে এনেদৰে বিয়া সম্পন্ন হয়